মই মই এজন টমটম ব্যৱসায়ী টমটম মই টমটম ব্যৱসায়ী চলাওঁ মই টমটম চলাওঁ মই মোৰ এজন বন্ধু আছে মোৰ সঁচাকে এজন বন্ধু আছে ভাল বন্ধু তেওঁ মোক তেওঁ মোক কিছুমান উপদেশ দিছে উপদেশ দিছিল তেওঁ কি কৰে কি নকৰে বুলি সোধাত সোধাত মই তেওঁক ক'লোঁ মই এনেই ঘৰত এনেই আছোঁ কি কৰিলে ভাল হ'ব তেওঁ ঠিকে তেওঁ যেতিয়া কৈছে যে মই মই তেওঁক তোমাক কিছুমান অলপ কিছু সহায় কৰিম তুমি মোক যেতিয়াই যেতিয়া পাৰা তেতিয়াই ঘূৰাই দিবা তেনেকে ক'লে আৰু মই মোৰ আৰু মোৰ ব্যৱসায়ত মোৰ ব্যৱসায় বৰ্তমান ঠিকে চলি আছে মই সেইমতেদি সেইমতে মই টমটম এখন ল'লোঁ টমটম এখন ল'লোঁ মই সেই কামত মোৰ মোৰ ল'ৰাই মোৰ ল'ৰাটোৱে সহায় কৰি আছে কিছু সহায় কৰিছে আৰু কিছু সহায় কৰিছে তেওঁ বন্ধুজনে সহায় কৰিছে কৰিছে তাৰপাছত মই সেইমতে ব্যৱসায় যিটো টমটম চলাই আছোঁ এই বন্ধুজনক বন্ধুজনক মই বন্ধুজনে যথেষ্ট এজন ডাঙৰ আলু আলুৰ বিজনেছ আছে আলু আলুৰ গুদাম গুদামত বিজনেছ আছে ভাল ব্যৱসায় ভাল ব্যৱসায় আৰু ভাল ব্যৱসায় চলায় তেওঁৰ যথেষ্ট যথেষ্ট লাভ হয় আৰু ব্যৱসায়িক সেয়েহে তেওঁ মোকো তেওঁ সেইমতে তেওঁ উপদেশ দিছিলে উপদেশ দিছিলে সেই উপদেশমতে মই তেওঁৰ উপদেশত মই উপদেশমতে কাম কৰিলোঁ আৰু সেই কাম কৰি তেওঁলোক মই তেওঁক মই মই হেৰি কৰিছোঁ তেওঁক মই দেখাই তেওঁক মই সেইমতে তেওঁক মই টকা পইচাৰ সুত সুত দি আছোঁ তেওঁ যিখিনি পইচা দিছে তেওঁক মই সুতত সুতত লৈছোঁ সুত লৈছোঁ কম সুত লৈছোঁ আৰু সেইমতে তেওঁক মই সুত ঘূৰাই আছোঁ আৰু সুত ঘূৰাই আছোঁ আৰু যি টকা পইচা বাহিৰৰ পৰা যি পইচা অলপ সহায় লাগে সেইখিনি মোক মোক মোৰ ল'ৰাটোৱে মোৰ ল'ৰাটোৱে সহায় কৰি আছে ল'ৰা মোৰ ল'ৰা এটাই একজনে সেইজনে মই সুন্দৰভাৱে পৰিয়াল এটা চলাই আছোঁ মোৰ বন্ধুজনৰ বন্ধুজন যথেষ্ট আলু ব্যৱসায় কৰিব যথেষ্ট যথেষ্ট উপকৃত হৈছে যথেষ্ট উপকৃত হৈ হৈছে